হেল্ল' অ'লা নেকি বাৰু অঁ মই তৰাজনৰপৰা ক'লোঁ অঁ ক'ত আছে আপুনি অঁ পুলিবৰ পাইছেহিহে পুলিবৰতে অথনিৰেপৰা দেখাই আছে যে আপুনি তাৰপৰা আগাঢ়িবই পৰা নাইনে কথাটো কি মোৰ আপোনাৰ এক ঘণ্টাত আপুনি এয়াৰপৰ্ট পোৱাবগৈ পাৰিবনে ফাইভ থাৰ্টিত মোৰ ফ্লাইট আছে নহয় নহয় সেইটো নহয় আপুনি তেল নাই সেইটো আপোনাৰ নিজৰ পাৰচনেল কথা মোৰটোতো টাইমতটো পাব লাগিব ন আপুনি নোৱাৰে যদি আমাক কেলে মিছ কমিউনিকেশ্যন কৰে আপুনি দেখাইছেেতো আপুনি দহ মিনিটত পোৱা কথা কৈছিলে আপুনি এতিয়া কিমান হ'ল পঞ্চল্লিছ মিনিট হ'লনে নহ'লে যদি মই কেঞ্চেল কৰি দিওঁ আপোন ওপৰত কমপ্লেইন দি দিওঁ ফ্লাইট মিছ হ'লে আপুনি গোটেইটো পইচা দিব নেকি হা ইফালে ইফালে ট্ৰেফিক জাম ফ্লাইঅভাৰ বনাই আছে আপুনি যাব লাগিব গড়আলি হৈ ডাইৰেক্টটোতো যাবই নোৱাৰে মেডিকেল কলেজৰ মাজত এক ঘণ্টা ৰৈ আৰু আপুনি নিজেই আপুনি কি মোক হেৰিয়াত কেবত থৈ আহিবগৈ নেকি হা আৰু অঁ কিমান দেৰি লাগিব নহয় এতিয়া ইলেকশ্যনৰ টাইমত আপোনাৰ চেকিং কৰে ডিকি খোলে তেল ভৰাওক আপোনাৰ হাজাৰটা বাহনাটো মই শুনিবলৈ নাই নহয় আপুনি নোৱাৰে যদি কৈ দিয়ক আপুনি কেঞ্চেল কৰি দিয়ক মই নেক্সত বুকিং কৰিম কিন্তু আপোনাৰ ওপৰত মই কমপ্লেইন দি দিছোঁ আৰু ৰিফাণ্ডটো অতি সোনকালে দি দিব কওক আহে যদি পাঁচ মিনিটত আহি পাই যাওকহি ঠিক আছে অ'কে অঁ